মোৰ এনেকুৱা কিছুমান মোৰ এপচ আছে যিবোৰে মোক ৰাতিপুৱা হোৱাৰ পৰা শুই উঠাৰ পৰা ধৰি ৰাতি শুৱালৈকে সহায় কৰে ৰাতিপুৱাৰ পৰা ক'বলৈ গ'লে ৰাতিপুৱা মোৰ ক্ল'কটোৱে শুই উঠাৰ বাবে সহায় কৰে যি এলাৰ্ম বুলি কোৱা হয় এলাৰ্ম দি থোৱা হয় সি সহায় কৰে এনেকৈ কেলেণ্ডাৰ কেলেণ্ডাৰখন যি ডেট অফ বাৰ্থ চাব ডেট চাবৰ কাৰণে ডেটত ডেট চাবৰ কাৰণে ব্য়ৱহাৰ কৰা হয় চাবৰ বাবে সুবিধা হয় তেনে দৰে কেলকুলেটৰ যি আমি হাতেৰে নকৰি যি এপটোৰ দ্বাৰা আমি সহজতে কৰি উলিয়াব পাৰোঁ যিকোনো এটা অংক তাৰ উপৰি ধৰি এনেকৈ মোৰ পে'টিএম গুগুল পে' আদিৰ দ্বাৰা মোৰ হাতত পইচা নিনিয়াকৈও কিছুমান সামগ্ৰী ক্ৰয় কৰিবৰ কাৰণে পইচাৰ দৰকাৰ হয় সেই এপটোৰ দ্বাৰা মই পইচা বেপাৰীজনক দি মই বস্তুখিনি সামগ্ৰীখিনি ক্ৰয় কৰিব পাৰোঁ তেনে দৰে কিছুমান গুগুল আছে কিছুমান নজনা কথা জানিবৰ বাবে কিছুমান নজনা কথা কিছুমান নুশুনা কথা জানিবৰ কাৰণে আমি ব্য়ৱহাৰ কৰোঁ ট্ৰান্সলেটেড যি সহজতে নিজৰ ভাষালৈ পৰিবৰ্তন কৰিব পাৰে কিবা এটা আন এটা ভাষাৰ পৰা আন এটা নিজৰ ভাষাটোলৈ পৰিবৰ্তন কৰিব পাৰে তেনে দৰে মই মনোৰঞ্জনৰ কাৰণে ব্য়ৱহাৰ কৰা এপচ ইউটিউব মিউজিক স্নেপচাট এনেদৰে বহুতো আছে আৰু মনোৰঞ্জনৰ এপচ তাৰে ভিতৰত ইউটিউবটোত সকলোবোৰ বস্তু পোৱা যায় ভাল লাগে সকলোবোৰ গান বাজনা ৰীতি নীতি সংস্কৃতি ধেমালীয়া নাটক আদি সকলোবোৰ পোৱা য়ায় সেইখিনিও বহুত সহায় কৰে মানুহৰ সংস্কৃতি ধৰ্ম জ্ঞান দিবৰ বাবে তেনে দৰে

আৰু ক'বলৈ গ'লে আপোনাৰ জেণ্ডাৰ যি আপোনাৰ নথকা বস্তুখিনি আন এটা মোবাইলৰ পৰা আন এটা মোবাইললৈ যি এপচ নাথাকে বা কিছুমান বস্তু নাথাকে সেই বস্তুখিনি ল'বৰ বাবে সুবিধা কৰা হয় তাৰ পিছত ক'বলৈ গ'লে ৱাটছ্এপ ৱাটছ্এপ যি ডকুমেণ্টছ্ আপুনি নোযোৱাকৈয়ে হঠাতে তৎক্ষণাতে আপুনি যি মোবাইলৰ দ্বাৰা দিব পাৰে কিবা এটা বস্তুৰ দৰকাৰ হ'লে ডকুমেণ্টচ ফটো যি দৰকাৰ হয় তেনেকুৱা বস্তু পদ্ধতিৰ বস্তুবোৰ দিব পাৰে তেনেদৰে সুবিধা হয় বহুতো সুবিধা কৰি তুলিছে আপোনাৰ ফেছবুক ইন্সট্ৰাগ্ৰাম আপোনাৰ যদি কিছুমান বন্ধুত্বৰ নাম্বাৰ নাথাকে সেই এপচ্ৰ দ্বাৰা নামটো জানিয়েই সেই সফলতাৰ পৰা আপোনাৰ নাম্বাৰটো ল'ব পাৰে ৰিষ্টেদাৰৰ লগত সমন্ধ ৰাখিব পাৰে তেনেকুৱা নাম্বাৰ নোহোৱাকৈ নোহোৱাকৈয়ো বন্ধুত্ব গঢ়িব তুলিব পাৰে আন এজন ব্য়ক্তিৰ লগত বেলেগ এজন ব্য়ক্তিৰ লগত দেশ বিদেশৰ হওক বেলেগ এজন ব্য়ক্তিৰ লগত আপুনি বন্ধুত্ব গঢ়ি তুলিব পাৰে কথা বৰ্তা শ্বেয়াৰ কৰিব পাৰে তেনেকুৱা ধৰণৰ বহুতো এপচ আছে মোক বহুতো সহায় কৰি আহিছে তেনেকুৱাই আৰু ইত্য়াদি